আমাৰ অঞ্চলৰ মানুহবোৰৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা আছেনে নাই বুলি ক'লে মানে কি সব মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা আছে যেনে ধৰণে এতিয়া ধৰক আমাৰ বাগানবিলাকতে কীটনাশক দৰৱ যি ধৰণে মাৰে এতিয়া গৈ আমাৰ মানুহবিলাকে আজিকালি এই ফেক্টৰীয়ে ফেক্টৰীয়ে গৈ পেলাই এনেকৈ ধৰ্ণা দিব ধৰিছে যে আমাৰ এনেকুৱা চাহ নাখাওঁ ইমান ধৰণৰ দৰৱ মিলোৱা সেইকাৰণে আজিকালি টোকোলাই পৰা তেনেধৰণে গোটেই ক্ষুদ্ৰ চাহ খেতিয়কৰ তেনেকৈ মাজে মাজে মিটিং হয় মিটিঙত তেনেকৈ আলোচনা হয় যে আমাৰ বাগানবিলাকত কীটনাশক দৰৱ ইমান ব্যৱহাৰ কৰিব নালাগে এনেকৈ আমাৰ যিবোৰ জৈৱিক সাৰ যেনে কেঁচুসাৰৰ পৰা ধৰি এনেকৈ আমাৰ যিটো এনেকৈ ৰঙাপোক লগা আদি এইবোৰ ফুটুকা গছৰ পৰা ধৰি এনেকুৱা যিবোৰ গেলাই মেলি এবিধ ঘৰতে এবিধ দৰৱ বনাব পাৰে তেনেকুৱা দৰৱ মৰাকে ধৰি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ লোকেল যিবোৰ আমাৰ থলুৱা মানুহ মানুহে তেনেধৰণৰ ধৰ্ণা দি পেলাই সেই বাগানৰ ক্ষেত্ৰত তেনেধৰণে আগবঢ়াইছে আৰু এনেকৈ পানীৰ ক্ষেত্ৰতে এতিয়া আমাৰ ওচৰৰ লোকেল ছাপ্লাই যিটো পানী দুদিনমান ধৰি পানীখিনি অলপ বহুত এটা গেদ ধৰণৰ পানী আহিবলৈ ধৰিছিলে বহুত লেতেৰা পানী সেইবোৰ খাই খাই মানুহ কিছুমানৰ পেটৰ বেমাৰৰ পৰা ধৰি এনেকৈ কিডনী ষ্ট'ন গ'ল্ড ব্লাডাৰ ধৰণৰ এনেকৈ নানা বেমাৰ হ'ব ধৰিছে এতিয়া সেইটো ক্ষেত্ৰতো মানুহ ওলাই গৈ মানুহে ধৰ্ণা দিব ধৰিলে ধৰ্ণা দিয়াৰ পৰা ধৰি বত ছাপ্লাইত গৈ পেলাই চিঞৰ বাখৰ কৰাত এতিয়া নতুন আকৌ মেচিন বঢ়াই নতুন সুবিধা কৰি দিয়াৰ পৰা এতিয়া ভাল পানী আহিব ধৰিলে আৰু স্বাস্থ্য ক্ষেত্ৰত ওচৰতে আমাৰ স্বাস্থ্য কেন্দ্ৰ আছে মাজে মাজে গৈ তাতো স্বাস্থ্য পৰীক্ষা কৰাই থাকে সেইধৰণে এতিয়া আমাৰ মানুহবিলাক বহুত স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সচেতন বুলি মই ভাবোঁ